শিক্ষা সকলো ক্ষেত্ৰতে প্ৰয়োজনীয় যি অকল শিক্ষা কিতাপৰ শিক্ষা বুলিয়েই নহয় বাহিৰা বহুত জ্ঞান বহুত শিক্ষা বহুত ক্ষেত্ৰত আমি আয়ত্ত কৰিব পাৰোঁ যেনেকৈ আখৰ চিনি নাপালে কোনো এটা কাম কিবা আখৰ শব্দ নাজানিব আৰু সেইমতে নিজে পঢ়িবও নোৱাৰিব কিন্তু লোকৰ পৰা শুনি হ'লেও সেই শিক্ষা আহৰণ কৰিব পাৰি যেনে বৰ্তমান যিবিলাক অনুষ্ঠান চলিছে যেনে বিয়া নাম আই নাম দিহা নাম আদি কৰি যিবোৰ সাংস্কৃতিক অনুষ্ঠান চলিছে সেইবিলাক অকল যে কিতাপৰ বিদ্যাই কাম দিব সেইটো নহয় আৰু নাজানিলেও শিকি বা লোকৰ পৰা শুনি হ'লেও সেইটো আয়ত্ত কৰি সেই শিক্ষাত প্ৰদান কৰিব পাৰি অকল লিখিত শিক্ষা বা আখৰৰ শিক্ষাই কথা নহয় আৰু দ্বিতীয়তে সাংস্কৃতিক অনুষ্ঠানবিলাকত যিবিলাক ভাওনা বা থিয়েটাৰ আদিবিলাকত বা নচা গান গোৱা আদি সকলোবিলাক সাংস্কৃতিক অনুষ্ঠান আমাৰ আজিকালি প্ৰচলিত সেইবিলাকক লৈ আজিকালি বহুতো ক্ষেত্ৰত বহুত ল'ৰা ছোৱালী উন্নত পথত আগবাঢ়ি গৈছে আৰু বহুতো তেওঁলোকে বাহিৰা জ্ঞান সেইবিলাকৰ পৰা আয়ত্ত কৰিব পাৰিছে সেইকাৰণে সাংস্কৃতিক প্ৰথাৰ আমাৰ বহুত প্ৰয়োজনীয় ইয়াত সেই তাৰ জৰিয়তে দহৰ লগত দহজনৰ লগত চিনাকি হয় দহজনৰ পৰা দহটা নতুন কথা শিকিব পাৰে বেলেগ বেলেগ ঠাইৰ বেলেগ বেলেগ জ্ঞান আয়ত্ত কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ শিক্ষা সেইবিলাকৰ পৰা জানিব পাৰে অকল কিতাপৰ বিদ্যা বা আখৰেই যে শিক্ষা তেনে নহয় নচা গান গোৱা আদি বিভিন্ন শিক্ষাৰ জৰিয়তে খেল ধেমালি আদি কৰি বহুতো সাংস্কৃতিক শিক্ষাৰ জৰিয়তে বহুতো জ্ঞান আহৰণ কৰি উন্নতিৰ পথত আগবাঢ়ি অসম বহুত আগবাঢ়ি গৈছে আৰু বহুতো শিক্ষা তেওঁলোকে আয়ত্ত কৰিব পাৰিছে সেইকাৰণে সাংস্কৃতিক প্ৰভাৱ প্ৰথাৰ ওপৰত আমাৰ যথেষ্ট যথেষ্ট সংস্কৃতিয়ে প্ৰভাৱ পেলাই সেইকাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে বা বহুতো কণ কণ লৰা ছোৱালী উন্নতি পথত আগবাঢ়ি বহুত ধৰণে আগুৱাই সৎ পথেৰে আগুৱাই যাব পাৰে গতিকে অকল যে আখৰ জনাটোৱে বা ক খ লিখাটোৱে বা শিকাটোৱেই যে শিক্ষা সেইটো নহয় বহুতো শিক্ষা নপঢ়া নুশুনা মানুহেও আয়ত্ত কৰিব পাৰে